বৰ্তমান মোৰ ঘৰত এখন সুন্দৰ বাগিচা আছে বাগিচাখনত কিমান টকা খৰচ হৈছে সেইটো মই আজিলৈকে মানে হিচাপ কৰি চোৱা নাই কিন্তু এইটো মোৰ এইটোৱে ভাল লাগে ৰাতিপুৱা শুৱাৰ পৰা উঠি গৈ যেতিয়া বাগিচাখন এপাক ঘূৰি চাওঁ বাগিচা হিচাপত মানে ফুলৰ টাব দেই ফুলৰ টাব ৰুইছো ধুনীয়াকৈ তাৰ পিছতে ছাইদত মানে অলপমান গছ ৰুইছো ডাঙৰ ডাঙৰ হৈছে সেইখিনি কিন্তু গোটেইখিনি সম্পূৰ্ণ মই মানে ধুনীয়াকৈ মানে ৰুব পৰা নাই কিয় মোৰ ঘৰ বনাই আছো ঘৰটো মানে সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া ৱালটো মাৰি দিম তেতিয়া গোটেইখিনি কমপ্লিট মানে নিজা নিজা প্লেছত ৰুই দিম কিন্তু বৰ্তমান ধৰা এইখিনি মই অত ততকে ৰাখিছো যদিও ৰাতিপুৱা শুৱাৰ পৰা উঠি গৈ চাই ইমানেই ভাল লাগে সেই বস্তুটো কাকো বুজাব নোৱাৰি মানে নিজে চাইহে ভাল লাগে আৰু সেইটোত কিমান খৰচ হৈছে সেইটো মনলৈ নাহে দেখোন ফুল এজোপা যেতিয়া দেখো নগাঁও টাউন যেতিয়া ওলাই যাওঁ গৈ পেলাই যেতিয়া মানে দোকানীকেইটাৰ ওচৰ পাওঁগৈ ফুল ফুলৰ হেৰিকেইটাৰ ওচৰ পাওঁগৈ তেতিয়া মানে এওঁক কওঁ অওৰা ফুলকেইটা ইমান ধুনীয়া লাগিছে লৈ যাওঁ দিয়া এদিন মানে পণ চেতিয়া বুলি কয় আৰু গছজোপা ঠিক চাৰে তিনিশ চাৰে তিনিশ সাতশ টকা দি দুটা ফুলৰ একেই গছেই আৰু পণ চেতিয়া কিনি পেলাই লৈ আহিছোঁ এওঁ মোক কৈছে শাড়ী এখনৰ দাম গ'ল দেই কিন্তু সেইটো মানে মনলৈ অনুভৱ হোৱা নাই কাৰণ ফুলজোপাক দেখিছোঁ মানে ফুলটো দেখি মাইকী মানুহ যিহেতু গতিকে ফুলটো দেখি নিজৰ প্ৰয়োজনীয় বস্তুটোকে পাহৰি গ'লোগৈ ফুলটো মানে ইমানেই ভাল লাগি গ'ল গতিকে মই মোৰ মানে নিজৰ জীৱনৰ এটা কাহিনী কৈ আছো আপোনালোকক মানে ফুল বস্তুটো মই খুবেই ভাল পাওঁ গতিকে ফুল ঘৰলৈ আনি ঘৰত ৰুই কেনেকৈ তাক ৰাখিম সেই বস্তুটো মোৰ খুব ভাল লাগে মানে ধৰক আনৰ ঘৰৰ পৰা খোজি কৰি আনো কৰবাত কিবা এটা ফুল দেখিলোঁ নহয় ৰৈ যাওঁ ফুলজোপা আনিব নোৱাৰালৈকে ভাবি থাকো যে ইছ ৰাম এই মানুহঘৰৰ পৰা ফুলজোপা ফুলৰ পুলি এটা যদি নিব পাৰিলোঁহেতেন মোৰ মনটো ভাল লাগি গ'লহেতেন আৰু ঘৰলৈ ঘৰলৈ আনি তাক বৰ হেঁপাহেৰে ৰুওঁ অৱশ্যে ৰুওঁতে মই কোনো বৈজ্ঞানিক মানে উপায় অৱলম্বন নকৰোঁ মই ঘৰুৱা মানে আগৰ দিনৰ বস্তু ব্যৱহাৰ কৰোঁ যেনে ধৰক আমাৰ ঘৰত গৰুৰ গোবৰ আছে গতিকে মাটিত মই ধুনীয়াকৈ গোবৰ মিলাই পেলাই ফুলৰ পুলিটো ৰুই দিওঁ টাবতেই হওক বা মাটিতেই হওক হৈছেও অৱশ্যে বৰ্তমান বহুত ফুল মোৰ ঘৰত আছে নাই বুলি ক'ব নোৱাৰি যথেষ্টখিনি ফুল আছে আৰু ফুলবোৰ চাই মানে মোৰ খুব ভাল লাগে তাত মানে কিমান টকা খৰচ কৰিছোঁ এতিয়ালৈকে সেইটো মানে মোৰ অনুভৱ নহয় কাৰণ ফুলৰ টাববোৰ যেতিয়া আমি কিনো যথেষ্ট টকা ইউজ হয় মোক ল'ৰাই কয় অঁ মা তুমি ইমান টকা টাবেই কিনি আছা কিন্তু সেইটো মানে গাত নালাগে কিয় গাত নালাগে জানে তাৰ মানে ফুলটো যে মই বিশেষকৈ ভাল পাওঁ ফুলটো ৰুবলৈ মই ভাবো দেই আজি চাৰিটা ফুলৰ টাব কৰিলোঁ তাৰ পিছত আকৌ প্লাছ আকৌ কাইলৈ চাৰিটা ফুলৰ কৰিম আকৌ পৰহিলৈ চাৰিটা কৰিম এনেকুৱাকে মানে বঢ়াই গৈ থাকিম এই মনোবৃত্তিটো মানে মনলৈ যেতিয়া আহি যায় আৰু মোৰ এখন দোকান আছে মোৰ নিজাববীয়া মানে ধৰক মই দোকান দিওঁ কাপোৰৰ দোকান মোৰ দোকানৰ মূখত যেতিয়া মানে ফুলৰ ঠেলাৱালাটো আহে আহি পেলাই ক'বহি বাইদেউ টিলিঙা বজালেই মোৰ মনটো মানে গলিয়েই যায় আৰু মোৰ কেছত কিমান টকা আছে মই নাচাও কিন্তু মই পতককৈ গৈ পেলাই নতুন কিবা ফুল আনিলে মই কিনিয়েই পেলাওঁ আনি পেলাই ঘৰত ধৰক সেই বস্তুটোকে ৰুওঁ কৰোঁ তেনেকেই মোৰ যথেষ্ট পইচা গুচি যায় কিন্তু সেইটো অনুভৱ নহয় কিয় জানেনে সেই ফুল কেইপাহৰ সৌন্দৰ্যটোৰ কাৰণে কিমান টকা খৰচ হৈছে সেই কথাটো মানে মনলৈ নাহে অৱশ্যে কম খৰচতো কৰিব পাৰি ঘৰুৱা সেই কিছুমান ধৰক ফুল আছে অকল যে কিনি পেলাইয়ে যে ফুল ৰুব পাৰি সেইটোও নহয় আপোনাৰ ধৰক আমাৰ গাঁৱলীয়া ফুল কিছুমান আছে সেইবোৰ ফুল লগা লগাইয়ো মানে ধৰক কম খৰচতে এখন ফুলনি বাগিচা পাতিব পাৰি নোৱাৰা নহয় সেইটোও পাৰি এ আৰু সেইটোও নকৰা নহয় মই কৰিছোঁ বা বাৰু বহুতখিনি মই মোৰ শাহু মায়ে ফুল ভাল পায় যথেষ্ট মানে ফুল ভাল পোৱা মানুহ এগৰাকী পৃথিৱীত নাম ল'বলৈ গ'লে মই মোৰ শাহু মাৰে নাম ল'ব লাগিব ইমানেই ফুল ভাল পায় তেওঁ মানে তেওঁ মোক সকলোকে মোক বুলি নহয় অৱশ্যে মো মোক বুলি কোৱাতো ভুল হৈছে সকলোকে এটা এটাই কথা কৈ থৈ গৈছে এতিয়াও যে মই মৰাৰ পিছতো মোৰ মৰা ভেটিটোতো ফুল ৰুই থবি গতিকে এইষাৰ তেওঁ বহুত ডাঙৰ কথা কৈছে আমাক সেইটো অৱশ্যে সকলোৰে মনত মানে দকৈ সাচ বহুৱাই গৈছে এতিয়াৰ পৰাই তেওঁ ইমান বেছি ফুল ভাল পায় আৰু আমিও মানে গোটেই বোৱাৰী হওক জীয়ৰী হওক তেওঁৰ সকলোৱে ফুল ভাল পাওঁ ঘৰখনত প্ৰত্যেকৰে এখন ফুলনি বাগিচা আছেই মানে গতিকে এই ফুলনি বাগিচাখনত আমাক কিমান খৰচ হৈছে কি কৰিছোঁ সেইটো মানে আমাৰ অনুমেয় নহয় গম পাইছেনে আমি মানে নাভাবোঁ মনত অকণো মনলে নাহেই যে আমি যে ফুলত কিমান টকা খৰচ কৰি পেলাইছোঁ যথেষ্ট ফুল কিনো ফুলত সাৰ মানে ধৰক ডি পি অকণমান দিওঁ দিওঁ তাৰ বাহিৰে বেলেগ মই সাৰ ইউজ নকৰোঁ গতিকে টোত অকণমান দাম বেছি লয় টো ধৰক অকণমান দি দিলে ফুলৰ কালাৰটো ভাল হয় যেতিয়া আপুনি মানে ধৰক যিকোনো এবিধ ফুল ৰুলে ফুলৰ যেতিয়া চেহেৰাবিলাক নাইকীয়া হৈ যায় তাত অকণমান টাবত চেহেৰাটো কম হয়তো গতিকে টাবত দিয়া ফুলবিলাকত অকণমান দিবলগীয়া হয় দিওঁ গোবৰটো বেছিকৈ দিলেও আকৌ পোক হৈ যায়টো গতিকে গোবৰটো কম পৰিমাণে ইউজ কৰিবলগীয়া হয় দিওঁ দিলে মানে ফুলবিলাক বৰ ধুনীয়া হৈ পৰে ঠিক তেনেকেই ধৰক আৰু ফুলৰ অকণমান হেৰি কৰোঁ আৰু কিন্তু এইটো বহুত বেছিও নহয় বাৰু বহুত বেছিকেও ক'ব নোৱাৰোঁ আপোনালোকক বহুত ধুনীয়া এখন বাগিচা নাই যদিও সৰু সুৰা এখন বগিচা আছে তাৰে মালিনী হিচাপে কাম কৰি আছো কেতিয়াবা আহিব চাই যাবহি সকলোৱে ভাল লাগিব একেলগে